মই কিছুমান ৰেচিপি বনাব বিচাৰোঁ কিন্তু বনোৱা নাই বনাব বিচাৰোঁ কিন্তু মানে জ বস্তুটো বেয়া হ'ব নেকি সেইকাৰণে বনাই পোৱা নাই আৰু বনালে বা কেনেকুৱা হয় তাৰ ভিতৰতে মই কচুৰথোৰটো আজিলৈকে বনাই পোৱা নাই কাৰণ কচুৰথোৰটো বনাবলৈ হ'লে কাটিব লাগিব কাটোতে মোৰ হাত চাত খজুৱাই বনাওঁ মাছৰ লগত কচুথোৰ খাই ভাল লাগে কিন্তু মই বনাবলৈ চিন্তা লাগে কচুথোৰ হাত কাট কাটোতে হাত খজুৱাব বা টেঙা জ্বলা চব দিবলগীয়া হয় জোখত হয়নে নহয় তাৰ পিছত আকৌ পোলাও পোলাওটোও বনাব মন যায় কিন্তু পোলাওটোত মানে জ্বলি যায় জোখত পানী নহয় পোলাওটো জ্বলি যায় তাৰ পিছত বস্তুবিলাক জোখত নহয় পানী কম হয় এনেকুৱা হয় তাৰ পিছত ধৰি লওক পায়সটো পায়সটোত এতিয়া মিঠাটো জোখৰ হ'ব লাগে মিঠাটো কম হয় আকৌ চাউলখিনিও নিসিজে তেনেকুৱা ধৰণৰ হয় তাৰ পিছত বইল মাংস এতিয়া মুৰ্গীৰ বইলটো বইলটো বনাবলৈ হ'লে মানে তেল চেলটো তাত নিদিয়ে কিন্তু বইলত এতিয়া নিমখ চিমখ মচ মচলাতো নালাগে নিমখ দিবলগীয়া হয় এতিয়া বাকী কেনে মানে কেনেকৈ বনাই বইল মাংসটো মই বহুত টান পাওঁ এইটো বনাব মন যায় কিন্তু বনাব পৰা নাই আজিলৈকে চেষ্টা কৰিম বনাবলৈ